হেল্ল' হয় কোনে ক'লে

কি কৈছে বুজা নাই দাদা সন্ধিয়াতো ধেৰ কাষ্টমাৰ আহিছিলে এতিয়া কোনে কৈছে বা কি নিছিলে

ধেই এইটো হ'ব নোৱাৰে দাদা আমি তেনেকে মাল নেবেচোঁৱেই ঠিকে আছে লৈ আহিব আমি চাই ল'ম কাৰণ গ'ম পাইছোঁ কিন্তু আমি আমাৰ তেনেকুৱা আজিলেকে ৰেকৰ্ড হোৱা নাইগে আমাৰ দোকানত আমাৰ দোকানৰ এটা নাম আছে হয় মোক শুনক হয় আৰে হৈ আমাৰ তেনেকুৱা শুনক দাদা আমাৰ তেনেকুৱা আজিলৈকে হোৱা নাই এক নম্বৰ কথা আৰু দুই নম্বৰ কথাটো হ'ল বা কেতিয়াবা কেতিয়াবা শুনক ৰিজেক্ট শুনক আপুনি শুনক মোৰ এতিয়া এমপ্লয়ী দুজন নতুন আহিছে কালিৰ পৰা জইন কৰিছে এতিয়া যোনখিনি শুনক ৰিজেক্ট যোনখিনি ঠিকে আছে আপুনি কৈছে আমি ভাল পাইছোঁ

আৰে গম পাইছোঁ আপুনি লৈ আহিব না আমি আপোনাক একচেঞ্জ নকৰোঁ বুলিতো কোৱা নাই আমাৰ আমাৰ তাত যদি আৰে নহয় শুনক এনেকুৱা এনেকুৱা বস্তুবিলাকতে ভুল হৈ থাকে এতিয়া আপোনাৰ কিবা এটা ভুল হ'লে জানো এইটোত আপুনি আকৌ আমাৰ আমি এতিয়া পিয়েটো চাৰ্জটো কৰিম নেকি এইটো ভুল হয় আপুনি টাউনলে আহিব তেতিয়া এইফালে যেতিয়া কাম থাকিব তেতিয়া লৈ আহিব যদি আমাৰ হ'লমাৰ্ক আছে আমি ভালকে দিওঁ দাদা দাদা শুনক আমি ভালকে দিওঁ আৰে মানুহ মাত্ৰেই ভুল হয় জান আপুনিওতো কেতিয়াবা ভুল কৰে গতিকে নতুন এমপ্লয়ীকেইটাৰ বা কিবা এটা হৈ যাব পাৰে সেইটো চাই ল'ব লাগিব যদি